যিহেতু আমি ধান খেতি ব্ৰইলাৰ পোহোঁ হাঁহ কুকুৰা পোহোঁ বিশেষকৈ যেতিয়া আমি ধান খেতি কৰোঁ ধান খেতি কৰোঁতে আমাৰ বিশেষভাৱে বানপানী বানপানী হয় তেতিয়া আমাৰ ধান খেতিৰ ক্ষয়ক্ষতি হয় লগতে বইলাৰ যেতিয়া আমি ফাৰ্ম কৰোঁ তেতিয়া ব্ৰইলাৰবোৰ ডাঙৰ হৈ আহে তেতিয়া আমাৰ কিছুমান বেমাৰ লক্ষ্য বেমাৰ দেখা যায় তেনেতে আমি বহুত বেজী যদি নিদিওঁ বা সময়মতে আমি সেই ব্ৰইলাৰক ভিটামিন নিদোঁ বা চাফ চিকুণতাৰে নাৰাখোঁ তেতিয়া আমাৰ সেই ব্ৰইলাৰ আমাৰ ক্ষয়ক্ষতি হোৱা দেখা যায় লগতে যেনেকৈ আমি হাঁহ কুকুৰা পোহোঁ হাঁহ কুকুৰা বিশেষকৈ কুকুৰা লোকেল কুকুৰা বিশেষ গৰম পৰিলে সিহঁতৰ বেমাৰ আজাৰ হয় লগতে যেতিয়া বিশেষকৈ বিশেষ ঠাণ্ডা পৰে তেতিয়াও কুকুৰাবিলাকৰ বেমাৰ আজাৰ হয় সেইবাবে আমি হাঁহ কুকুৰাক আমি তিনিমাহৰ মূৰে মূৰে বেজী লগতে পোন্ধৰ দিনৰ মূৰে মূৰে ভিটামিন খুৱাব লাগে সেই ভিটামিন যদি আমি খোৱাত অৱহেলা কৰোঁ তেতিয়া আমাৰ হাঁহ কুকুৰা পোহাত ক্ষতিসাধন কৰা দেখা যায় সেইবাবে পোন্ধৰ দিনৰ মূৰে মূৰে ভিটামিন তিনিমাহৰ মূৰে মূৰে বেজী দিব লাগে তেতিয়াহে আমি সেই ক্ষয়ক্ষতিৰপৰা মুক্তি পাব পাৰোঁ বইলাৰ যেতিয়া আমি পোঁহো সেই ব্ৰইলাৰ আমি খুব বিশেষভাৱে চাফ চিকুণতাৰে আমি ৰাখিব লাগে যদি আমি ভালদৰে নাৰাখোঁ তেতিয়া আমাৰ ব্ৰইলাৰবোৰ নষ্ট হোৱা দেখা যায় তেনেকৈ ক্ষতিসাধন হোৱা দেখা যায় সেইবাবে আমি ব্ৰইলাৰ ফাৰ্ম কৰোঁতে আমি ভালদৰে যেনেকৈ এটি প্ৰশিক্ষণ ল'ব লাগে সেই প্ৰশিক্ষণ যেতিয়া লৈ আমি মুক্তি দাব পৰা যায় যদি আমি ভালদৰে প্ৰশিক্ষণ লৈ নকৰোঁ তেনেহ'লে আমি সেই ক্ষতিৰপৰা আমি ফাৰ্মিং কৰাৰ আগত প্ৰশিক্ষণ এটি লৈ ব্ৰইলাৰ ফাৰ্মিং বা হাঁহ কুকুৰা পোহা ব্যৱসায়টি আৰম্ভ কৰিব লাগে